হেল্ল' জে এছ কেফে হয়নে মই ন'কাৰী পৰা ক'লোঁ মই অৰ্ডাৰ কৰিছিলোঁ আৰু মোৰ অৰ্ডাৰৰ এড্ৰেছটো পুৰণা এড্ৰেছটো মোৰ সলাব লাগিছিল নতুন এড্ৰেছটো মোৰ এইটো ৱাৰ্ড নম্বৰ তিনি ন'কাৰী উত্তৰ লখিমপুৰ অসম এই এড্ৰেছটোত দি দিব ধন্যবাদ